শ্বিলঙলৈ প্ৰায়ে যোৱা হয় মোৰ মনত থকা মতে মই প্ৰথম গৈছিলোঁ অষ্টম শ্ৰেণীত থাকোঁতে আৰু যেতিয়া গৈছিলোঁ শ্বিলঙত সোমোৱাৰ লগে লগে এক শীতল বতাহে গাত হাত পেলাই থৈ গৈছিলে যিহেতু তাত বৰষুণো হৈ থকা বৰষুণ হৈ থাকে তাত ঠাণ্ডা ঠাণ্ডা ঠাই তাৰ শ্বিলঙত শ্বিলং বুলি ক'লে কিবা এটা মানে এটা শীতল শীতল শীতল ভাৱ আহি যায় আৰু শ্বিলঙত থকা চাৰিওফালৰ পাহাৰখিনি গছ গছনি সেউজীয়া সেউজীয়া এক মানে পৰিৱেশে আপোনা আপুনি মনত এক মানে ধনাত্মক চিন্তা মানে কঢ়িয়াই আনে তো শ্বিলঙলৈ গৈটোতো সদায় ভাল লাগে য'ত মানে নিজকে মানে এটা শান্তি শান্তি শান্তি অনুভৱ হয়